বৰ্তমান প্ৰযুক্তিবিদ ব্যৱহাৰৰ জৰিয়তে আমাৰ বহুতো সুবিধা হৈছে বুলি ক'ব পাৰি কাৰণ

মোবাইলৰ দ্বাৰাই আমি দিব পাৰিছোঁ

মোবাইলৰ ৰিচাৰ্জো কৰিব পাৰিছোঁ বেলেগলৈ পইচাও পঠিয়াব পাৰি এনেকৈ মানে প্ৰযুক্তিবিদ্যাৰ ফলত আমাৰ বহুতো সহজ হৈ পৰিছে